মই বিচাৰোঁ যে মোৰ যিহেতু মোৰ এটা ভাইটি আছে সি এতিয়া দশম শ্ৰেণীত পঢ়ি আছে মই বিচাৰোঁ যে সি আগলৈ বহুতো পঢ়ক সি নিজৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰক সি নিজৰ পঢ়াৰ লগতে সি নিজৰ পৰিয়াল আমাৰ গোটেই পৰিয়ালৰ নাম যাতে ৰাখিবলৈ সি সক্ষম হয় এইয়াহে মই বহুত বিচাৰোঁ মোৰ দাদাই যিহেতু নাই সেয়েহে আমাৰ সপৰিয়ালসমূহৰ গোটেই দায়িত্ব যদি ক'বলৈ যাওঁ মোৰ আৰু মোৰ ভাইটিৰ ওপৰতেই হয় যিহেতু মোৰ ভাইটি এতিয়া দশম শ্ৰেণীত আছে সেয়েহে আমি বিচাৰোঁ যে যাতে সি ভালে কুশলে এই গোটেই দশম শ্ৰেণীটো পাৰ কৰে তাৰ লগে লগে সি যাতে অন্তত অহা দিনসমূহত বহুত ভাল ফলাফল লগতে নিজৰ জীৱনত এটা ভাল পজিশ্যনত পজিশ্যন যাতে সি লাভ কৰে নিজৰ কৰ্মজীৱন যাতে সি ভালদৰে কটাই সি যাতে আমাৰ গোটেই সপৰিয়াল চ ম পৰিয়ালৰ নাম যাতে কঢ়িয়াই আনে বহুত আমি সেয়াহে বিচাৰোঁ আমি বিচাৰোঁ যে সি আমাৰ মা দেউতা মোৰ আমাৰ গোটেইবোৰৰ নাম যাতে সি আমাক এদিন গৌৰৱ আমি যাতে তাৰ ওপৰত গৌৰৱ কৰিব পাৰোঁ তাৰ পঢ়া মই ক'বলৈ যাওঁ সি আচলতে পঢ়াত খুবেই ভাল খুবেই মন দিয়ে তো মই বিচাৰোঁ সি যাতে নিজৰ দশম শ্ৰেণীটো উত্তীৰ্ণ হোৱাৰ পিছত এটা ভাল কলেজত নাম লগাওক তাৰ বিজ্ঞানত বহুতো ৰুচি আছে যিহেতু মই বিচাৰোঁ বিজ্ঞানত ৰুচি থকাৰ বাবে যে সি আগলৈ বিজ্ঞান ভাষাটো নিজৰ ভাষা হিচাপে লওক আৰু বহুত ভাল ফলাফল কৰি কৰি যাওক সেয়াহে আমি বিচাৰোঁ আৰু ক'বলৈ যদি যাওঁ মোৰ পুত্ৰ যিহেতু মোৰ পুত্ৰ নাই মোৰ দাদাৰ কথা মই ক'লোৱে যে সি নাই বুলি আৰু ভাইটি মই বিচাৰোঁ যে ভাইটিয়ে বহুত আগলৈ ধৰি লওক সি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাতো আ মই বিচাৰোঁ কাৰণ যাতে সি পাছলৈ পেলাই নিজৰ জীৱনত বহুত ভাল চাকৰি এটা লাভ কৰে লাভ কৰিবলৈ যদি সুযোগটো পাই যিহেতু আজিকালি পঢ়া শুনাটো বহুত মেটাৰ কৰে যিহেতু লাইফত যদি আমি যদি ভাল দৰে কিবা এটা হ'বলৈ বিচাৰোঁ বা কিবা এটা কৰিবলৈ যদি বিচাৰোঁ সেয়েহে পঢ়াটো অতিকৈ দৰকাৰী কাৰণ পঢ়া যদি নেথাকে নিজৰ জীৱনত মই নেভাবোঁ মই ভাবোঁ যে আপুনি আৰু একো কৰিব নোৱাৰে কাৰণ পঢ়াটো আমাক এটা ভাল ডিৰেক্সশ্যন লগতে এটা আপোনাক বহুত ভাল অপৰশ্যোনিটি দিয়ে যিকোনো এটা কাম বা চাকৰি বা যিকোনো এটা কিবা কৰিবলৈ মোৰ ভাইটি আৰু মই আমি বিচাৰোঁ যে আমি নিজৰ মা দেউতাৰ নাম আনিব পাৰোঁ আমাৰ মা দেউতাক গৌৰৱ কৰাব পাৰোঁ আমাৰ ওপৰত সেইয়াহে আমি বিচাৰোঁ